বাইক এখন চলোৱাৰ আগতে প্ৰথমতে মানে ওলাই যোৱাৰ আগতে লাইচেন্সখন ল'ব লাগে লাইচেন্স লগতে পলিউশ্যন তাৰপিছত আৰু তেলখিনিও চাব লাগে যাতে বাইকখন চলাওঁতে একো অসুবিধা নহয় কাৰণ ক'ৰবাত দূৰত গ'লে তেলটো নাচালে পিছত হেৰি হৈ যায় নিজৰে অসুবিধা হয় হেলমেতটোও ল'ব লাগে কাৰণ এক্সিডেণ্ট হ'লে হেলমেতটো পিন্ধিলে গেলে তাৰপৰা মানে এক্সিডেণ্ট হোৱাৰ পৰা হেৰি হয় আৰু কিছু হা হাত সাৰিব পাৰি